হেল্ল' হেল্ল' হেল্ল' অঁ এইটো মাইনা ৰেষ্টুৰেণ্টত লাগিছেনে অঁ হয় অঁ মই আপোনালোকৰ ৰেষ্টুৰেণ্টৰ পৰা খাদ্য অৰ্ডাৰ কৰিছিলোঁ অঁ হয় অঁ অঁ নহয় প্ৰায় আধা ঘণ্টা মানেই হ'ল অঁ অঁ হয় অঁ অঁ এতিয়ালৈকে পোৱাহি নাই অঁ অঁ হয় অঁ অঁ আৰু কিমান সময়ত লাগিব বাৰু অঁ হেল্ল'

অঁ অঁ অঁ আৰু পোন্ধৰ মিনিট অঁ

অঁ অঁ অঁ অঁ মই চামগুৰি চাৰিলা চাৰিআলিৰ পৰা দিছিলোঁ অঁ

অঁ অঁ ঠিক আছে হ'ব দিয়ক অহ্